অঁ কওকচোন আছো দিয়ক কিবা আছে নকি নামঘৰত অঁ অঁ যাম দিয়ক আপুনি ওলালি মোক ক'ব আৰু অঁ অঁ এইখিনি মোৰো অলপ কাম আছে অঁ কল ধূপ ধূনাবিলাক অলপমান মাহ প্ৰসাদ অ আপেল চাপেল এইবিলাকৰ অঁ অলপ ভিজাইছোঁ অঁ মই ভিজাই পেলাই লৈ যাম লাগে অঁ হ'ব দে ঘৰ আহি ল'ম অঁ মাইকী মানহে অঁ অঁ অঁ অঁ অঁ মোকো কৈছে আপোনাৰ লগত লগ ধৰি যাব কৈছে আৰু মোক যে তেওঁক ফোন কৰিছিলোঁ মই ক'ম বাৰু কেতিয়া যায়

অঁ অঁ অঁ অঁ

অঁ হ'ব দিয়ক মই চাবি দি যাম আৰ আৰু আপুনি গ'লে মোক এটা ফোন মাৰি দিব আৰু সেই সেইখিনি জ হা অঁ অঁ লৈ যাম দিয়ক বাৰু ওচৰৰ কিছুমানে যাবও পাৰে লগ ধৰিলে

অঁ অঁ অঁ অঁ

অঁ অঁ

হা মোৰো গাটো বেয়া বেয়া হ'লেও আৰ কিবা কৰি যাম আৰু নাম মানে এই জন্মদিন আছে না জন্মদিনৰ কাৰণে নামখন পাতি পাতিব বোলে নামঘৰত অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ পাৰ্টীবিলাক আহিব ন দুই এটা পাৰ্টী আহিব নাম ধৰিব

আৰু সেইটো বাৰেু হ'ব সেইটো কথা নাই

অঁ অঁ ময়ো পাহৰি আছিলোঁ ভাত পানী খালোঁ মোৰ অঁ খালোঁ দালি চব্জি ভাজি কি বনাব এই জ্বৰ কমাই নাই মোৰ কিয় বা ঔষধো খাইছোঁ জ্বৰ হে কমা নাই তথাপিতো যাবা লাগিব ন নামত মাতিছে যাতে অঁ অঁ অঁ অঁ অঁ অঁ তাইৰো নাই অহা অঁ অঁ অঁ হ'ব দিয়ক তে সোনকালে যাম অঁ অঁ হ'ব দিয়ক